অঁ হয় কোনে ক'লে অঁ হয় ক'ব হয় মই ভালে আছোঁ অঁ ক কওকচোন আপোনাৰ কথাটো কওক

আচ্ছা আচ্ছা মোৰ কণ্টেক নম্বৰটো আপোনাক আপুনি কি বেলেগৰপৰা লৈছে নেকি হয় হয় এনে আপুনি কামটো কেতিয়াৰপৰা কৰিম বুলি ভাবিছে

ওঁ ওঁ ওঁ অঁ অঁ ঠিকে আছে বাৰু মই মানে বৰ্তমান আপোনাৰ বেলেগ এটা কামত ব্যস্ত হৈ আছোঁ আৰু বাকী মোৰ ফটো ছটো এইবোৰ থাকেই বাৰু তথাপিটো বাৰু মই আপোনা আপুনি ফোন কৰিব মোৰ মেনেজাৰৰ লগত আপুনি ভালকে কথা পাতি ল'ব পাৰিব বাৰু তেখেতে টাইমটো আপোনাক দি দিব আপুনি বাৰু তেওঁৰ লগতে কথা পাতি ল'ব মই মানে অকণমান ব্যস্ত হৈ আছোঁ আপুনি তেখেতক কন্টক কৰিলে আপুনি পাই যাব হাঁ ওঁ ওঁ ঠিক আছে ঠিক আছে হ'ব তেওঁ আপোনাক কন্টেক কৰি ল'ব ওঁ ওঁ